হয় আমি বেছিভাগ গছ ৰুবলৈ সাৰুৱা মাটি ব্যৱহাৰ কৰো কাৰণ সাৰুৱা মাটি ব্যৱহাৰ কৰিলে গছজোপা ধুনীয়াকৈ ভাল ধৰণে ডাঙৰ হ'ব ডাঙৰ দীঘল হ'ব তাৰ পিছত আমি তাত ধুনীয়াকৈ পানী দুনীৰ পৰা আদি কৰি সকলো দিলেহে ধুনীয়াকৈ গছজোপা ডাঙৰ হ'ব লগতে সাৰ আমি বেছিকৈ আমাৰ গাঁৱত মই দেখাৰ মতে আমাৰ গাঁৱত বেছিভাগ সাৰুৱা মাটি ব্যৱহাৰত গছ ৰুৱে লগতে গৰু গোবৰ তেনেধৰণৰ সাৰহে ব্যৱহাৰ কৰে তেনেধৰণৰ সাৰ ব্যৱহাৰ কৰিলে গছজোপা বহুত ভাল ধৰণে গ গজিব গজে তাৰ ফলৰ পৰা আদি কৰি তাৰ যি উপাদান আমি গছ জোপাৰ পৰা আমি পাওঁ তেনে সেই বস্তুখিনিও ভাল হয় গছজোপা ডাঙৰ হয় ভাল হয় শকত হয় তেনেধৰণৰ ভাল বস্তু ভাল সাৰ আমি যদি ব্যৱহাৰ কৰোঁ তেনেধৰণৰ তেতিয়াহ'লে গছজোপা বহুত ভাল ধৰণে আগবাঢ়িব ফুলিব আৰু আমি বেছিভাগ সাৰুৱা মাটিহে ব্যৱহাৰ কৰোঁ এনেই বেলেগ মাটিত কৰিলেও হয় কিন্তু গছজোপা বৰ এটা ভাল নহয় যদি আমি ভাল মাটিত কৰোঁ তেতিয়াহ'লে আমাৰ গছজোপাও ভাল হয় ডাঙৰ হয় শকত হয় ইত্যাদি লগতে আমি গৰু গোবৰটো বেছিভাগেই ইউজ ক ব্যৱহাৰ কৰা হয় আমাৰ গাঁৱত মই দেখিছোঁ গৰু গোবৰ তেনেকুৱা বিধৰ বস্তুৱেই আৰম্ভ দিয়া হয় তেতিয়া আমাৰ গছজোপা যিকোনো গছেই নহওক কিয় সেইজোপা বহুত ভাল ধৰণে ডাঙৰ হয় ডাঙৰ হয় তেনেধৰণেই সা সাৰুৱা মাটি ব্যৱহাৰ কৰা হয় আৰু আৰু সাৰ হিচাপে আমি গ গৰু গোবৰেই ব্যৱহাৰ কৰা হয় এনেধৰণে হয়